এইবোৰনো ক'ত পঢ়া হয় এইবোৰ পঢ়াই নহয় কিয়নো বয়সো হৈছে আৰু ধৰক ক'লোৱেই যে চকুৰ অলপ পাৱাৰ গৈছে আৰু বিশেষকৈ কি কিছুমান ইংৰাজীত আহে ইংৰাজীটো বুজি নাপাওঁ গতিকে এইবিলাক পঢ়াই নহয় কেতিয়াবা ল'ৰাটো হওক বা ছোৱালীজনীয়ে হওক সিহঁতে কেতিয়াবা উলিয়াই কৰি দিলে অকমান সিহঁতে পঢ়ি কৰি দিলে অলপ অসমীয়াত যদি বুজাই দিয়ে তেতিয়া বুজি পোৱা যায় আৰু গতিকে এইবিলাক মই নাচাওঁৱে এইবিলাক আৰু ধৰ এইবিলাক একো বুজি বাজিও নেপাওঁ মবাইলৰ বিষয়ে মানে কি ধৰ নেটটো অন কৰি কেতিয়াবা সেই নিউজ চিউজ কিটা চোৱা হয় বা অসমীয়া চেনেল ছিৰিয়েল কিখন চোৱা হয় সিমানে আৰু এইবিলাক ইমান চোৱা হেৰি নহয় আৰু